বিয়াবোৰত মানুহে কইনাক সোণ কাপোৰ আদি বস্তু উপহাৰ দিয়ে আৰু লগতে বিভিন্ন ধৰণৰ যেনে আপোনাৰ সোণৰ গহনা হওক বা ধুনীয়া ধুনীয়া কাপোৰ হওক বা কিছুমানে ধনৰ পৰাও ধন দিও কইনাক সহায় কৰে বা ধন কিছুমানে উপহাৰ হিচাপে দিয়ে আৰু লগতে কিছুমান সম্বন্ধীয় মানুহে ধৰক যেনিবা টিভি অথবা টেলিভিছন আৰু ফ্ৰীজ হয় নতুবা ইনভাৰ্টাৰ আদি বিভিন্ন ধৰণৰ ঘৰৰ সামগ্ৰী দি পিনে ঘৰত লাগতিয়াল সামগ্ৰী উপহাৰ হিচাপেও দিয়ে সেইবোৰ দিও মানুহে কয় বিয়া বিয়াখনত কইনাক মানে সেইবোৰ উপহাৰ দিব দিয়ে আৰু যৌতুক দিয়া প্ৰথা আগতে আছিল আগতে যৌতুক দিয়াৰ প্ৰথা খুবেই আছিল বৰ্তমান এই প্ৰথা ইমান দেখা নাযায় অথবা বৰ্তমান যৌতুকৰ প্ৰথাটো নাই বুলিয়ে ক'ব পাৰি কিন্তু সম্পূৰ্ণকে নাই বুলি ক'ব নোৱাৰি এতিয়াও ভাৰতবৰ্ষৰ বা অসমৰ কিছু কিছু ঠাইত ঠাই এনেকুৱা আছে য'ত যৌতুক প্ৰথা চলে সেইবোৰ ক'বলৈ গ'লে বহুত পিছপৰা ঠাই বা পিছপৰা অঞ্চল হিচাপে ক'ব পাৰি কিন্তু পঁচান্নব্বৈ শতাংশই ক'বলে গ'লে যৌতুক দিয়াৰ প্ৰথাটো নাই কিন্তু কিছু কিছু ক্ষেত্ৰত যৌতুক দিয়াৰ প্ৰথাটো এতিয়াও থকা বুলি অনুমান কৰা হয়